কামৰূপ মহানগৰত বিভিন্ন জনগোষ্ঠীয় মানুহ বাস কৰে আৰু সেইবাবেই ইহঁতৰ ভাষাও বহুত বেলেগ বেলেগ আছে যেনেকৈ অসমীয়া বড়ো নাগা মিচিং নেপালী ইত্যাদি আৰু যিহেতু আমাৰ অসমত বিভিন্ন চাকৰি পাবৰ কাৰণে আৰু এডুকেশ্যনৰ কাৰণেও বেলেগ বেলেগ আছে ফেচিলিটি সেইকাৰণে বেলেগ মানুহ অসমৰ বাহিৰৰপৰাও আহে ইয়াতে কাম কৰিবলৈ সেইকাৰণে ইহঁতৰ ভাষাবিলাকো বেলেগ বেলেগ হৈ যায় আৰু কিন্তু সিহঁতৰ লগত অলপ মিলিবৰ কাৰণে অলপমান দিগদাৰ হৈ যায় কাৰণ সিহঁতৰ ভাষা বেলেগ বেলেগ আমাৰ ভাষা বেলেগ তথাপিও আমি চবে মিলাপ্ৰীতিকৈ একেলগে থাকোঁ আৰু সিহঁত